মোৰ প্ৰিয় কিতাপখন হ'ল অসীমত যাৰ হেৰাল সীমা কিতাপখন লিখিছিল কাঞ্চন বৰুৱাই এইখন এখন সুন্দৰ সমাজৰ প্ৰিয় এখন কিতাপ এই কিতাপখনে আপ বিশেষকৈ প্ৰেমৰ বিষয়ে লিখা আছে দুজন মানুহৰ মাজত কেনেদৰে সম্বন্ধ গঢ়ি উঠে কেনেদৰে তেখেতলোকৰ ইজনে সিজনৰ প্ৰিয় হৈ পৰে এই গোটেই কথাখিনি কিতাপখনত সুন্দৰভাৱে ব্যাখ্যা কৰা আছে কিতাপখনে সমাজৰ প্ৰতিফলন ঘটাইছে সেই সময়ৰ সমাজখনৰ গোটেই সামাজিক প্ৰতিচ্ছবিখন তাত ভাঁহি উঠিছে গোটেই সমাজৰ প্ৰতিচ্ছবিখন তাত ফুটি উঠিছে আৰু সমাজৰ যিবিলাক ভাল বেয়া গোটেই কামখিনি তাতেই আছে